মই পাচলি খেতি কৰিব বিচাৰোঁ কৰোঁ আৰু শীতকালত আমাৰ ৰঙালাও খেতি কৰা হয় ৰঙালাও গুটিটো মই ঘৰতে নিজৰ ঘৰতে ৰাখোঁ আৰু ৰাসায়নিক কীটনাশক দ্ৰব্য তেনেকৈ ব্যৱহাৰ নকৰোঁৱে আমি ঘৰতে গৰুৰ গোবৰ সেইবোৰ দিওঁ আৰু গছত এনেকুৱা যিটো জুই জ্বলায় খাৰ হয় সেই খাৰখিনি ছটিয়াই দিওঁ সেই তেনেকুৱাকৈ সেইখিনি হেৰি হৈ যায় ধুনীয়াকৈ মানে পোক কিট পটঙ্গই তেনেকৈ নষ্ট কৰিব নোৱাৰে এই আমাৰ যিটো জুই জ্বলাই খাৰ থাকি যায় সেইটো ছটিয়াই দিওঁ আৰু মাটিটো ধুনীয়াকৈ গোবৰ গৰুৰ যিটো গোবৰ থাকে সেইটো যদি দিওঁ তাৰ লগত ধুনীয়াকৈ মাটিটো খৰখৰীয়া কৰি দিয়ে আৰু তাত খেতি কৰিলে আমি বহুত ধুনীয়াকৈ মানে শাক পাচলিবোৰ বহুত সোনকালে ডাঙৰো হয় আৰু ধুনীয়া হৈ যায় আমি তেনেকুৱাকৈ খেতি কৰি ধুনীয়াকৈ মানে খাবলৈও পাওঁ আৰু বিক্ৰীও কৰিবলৈও পাওঁ